দৌৰে আমাৰ শাৰীৰিক আৰু মানসিক আৰু আধ্যাত্মিক বিকাশৰ এক ভেটি দৌৰ বুলিয়ে নহয় আমাৰ খেল ধেমালিটো আমাৰ মানুহৰ জীৱনৰ এক শাৰীৰিক মানসিক আৰু আধ্যাত্মিক বিকাশৰ ভেটি কাৰণ খেলা ধূলা কৰিলে আমাৰ মন আৰু

বহুত ভালে থাকে আৰু মাইণ্ডটো ফ্ৰেছ হয় আৰু বৰ্তমান আমাৰ জীৱন শৈলীত খেল ধেমালিৰ এক অপৰিহাৰ্য অংগ হৈ পৰিছে সেইবাবে বৰ্তমান ক্ৰীড়াত সকলোৱে গুৰুত্ব সহকাৰে গ্ৰহণ কৰি

এই সময় এটা সময়ত আছিল আমাৰ খেল ধেমালি কেৱল শৈশৱৰ মাজতে সীমাবদ্ধ হৈ পৰিছিল কিন্তু এতিয়া অঁ বৰ্তমান আমাৰ খেল ধেমালিৰ লগতে পঢ়া শুনাটো যিমান প্ৰয়োজন খেল ধেমালিৰো সমানে আগবঢ়াই লৈ যোৱাটো আমাৰ কাৰণে প্ৰয়োজনীয় উদাহৰণস্বৰূপে যদি আমি ক'বলৈ যাওঁ অসম গৌৰৱ এথলেটিকছ সীমা দাসৰ নাম ল'ব পাৰোঁ কাৰণ তেওঁ ধিঙৰপৰা গৈ তেওঁ নিজৰ প্ৰতিভা বিশ্বত গৈ খ্যাতি লাভ কৰিছে কাৰণ জন্মতে মানুহে কাৰণ জন্মতে মানুহেতো খেলা ধূলাটো নকৰে কাৰণ তেওঁ

খেলা ধূলাটো প্ৰায় মানুহৰ বহুত বাধ দিয়া দেখা যায় কাৰণ কেতিয়াবা আমাৰ শিশুক কেতিয়াও আমি আমাৰ শিশুক খেলা ধূলাৰ কাৰণে বাধা দিয়াটো উচিত নহয় কাৰণ আমাৰ বহুতো অভিভাৱক বা নিজৰ সন্তানক খেলা ধূলা কৰাটো পচন্দ নকৰে এইটো আমাৰ জনসাধাৰণৰ বাবে এটা বহুত ভুল ভুল ধাৰণা আৰু আৰু আপোনাৰ সামগ্ৰিক মংগলৰ ওপৰত প্ৰভাৱ আমাৰ বহুত পেলায় কাৰণ খেলা ধূলাটো কৰিলে মানুহৰ স্বাস্থ্য পাতি বহুত ভালে থাকে যি কি নহওক ক্ৰীড়া বা খেল কেতিয়াও ধেমালি বুলি ক'লে ভুল হ'ব কাৰণ খেলে শাৰীৰিক মানসিক আধ্যাত্মিক দিশত এজন সুস্থ সবল আৰু সক্ষম কৰি ৰাখিবলৈ হ'লে আমি খেলা ধূলাটো আমাৰ বহুত প্ৰয়োজন হয় কাৰণ খেলা ধূলা কৰিলে আজিৰ প্ৰজন্ম কেৰিয়াৰ গঢ়াৰ প্ৰতিযোগিতাত দিনত আমাৰ মানুহে খেল ধেমালি কৰিব লাগে যাৰ ফলত তেওঁলোকৰ অতি লাভবান হয় কাৰণ খেল ধেমালিৰ মাজেৰে আমি আমাৰ মানুহক বা শিশুৰ প্ৰয়োজন এখন মুকলি চোতালৰ দৰে হয় আৰু শাৰীৰিক মানসিক অতি দুৰ্বল হৈ পৰা মানুহজনো খেল ধেমালি যদি কৰা যায় মানুহৰ সামগ্ৰিক মংগলৰ ওপৰত বহুত প্ৰভাৱ পেলায় প্ৰভাৱ পৰে